হেল্ল'

অঁ ডাঙৰ বাই কওক অঁ গম পাইছোঁ গম পাইছোঁ মই আপোনালৈ ফোন কৰিম বুলিয়েই ভাবি আছিলোঁ তাৰ পিছত আপুনি অঁ যাম যাম এই কোন কোন আহিব আপুনি মেম সোণটো খোজকাঢ়ি আহিব অঁ তাৰ পৰা কোন ফালে আহিব আমাৰ ঘৰৰ আগেদি আহিব নে ইটো ৰাস্তাই আহিব অঁ হ'ব আহিব তেন্তে ভাওনা চাব নহয় অঁ অঁ ভাওনা চাবলৈ ইহঁতকো লৈ আহিব অঁ অঁ